অঁ বাইদেউ কওক অঁ ভাড়াটো কি মই আগতে আপোনাৰ লগত পাতিয়ে থৈছোঁ ভাড়াৰ কথা বাৰু নাই নাই বাইদেউ দেখিছে নহয় ইলেক্ট্ৰৰ বিল কিমান পানীৰ বিল কিমান নাই বাইদেউ এতিয়া মই আপোনাক অকলশৰীয়া বুলি দিছোঁ ময়ো অকলশৰীয়া সেইকাৰণে আপোনাক ভাড়াটো দিছোঁ মোৰ আপোনাতকৈও বেছি এতিয়া দিয়া ভাড়া কিন্তু চবকে বিশ্বাসত ল'বও নোৱাৰি এতিয়া মই আপোনাক দিছোঁ কমতে তাতকৈ আৰু কমত নোৱাৰিম নহয় বাইদেউ অঁ আপুনি বিলটো মোক মাহ যায মাহটো আগতেই দিব লাগিব সেইটো নহয় দুদিনমান পাছত দিলেও হ'ব একো কথা নাই বাৰু দিগদাৰ হয় সেইটো ময়ো বুজি পাইছোঁ কিন্তু এতিয়া চাওকচোন বাইদেউ কিমান পইচাটো বহুত হৈ যায় ন বিলৰ এতিয়া ল পানীৰ বিল দিব লাগে লাইটৰ বিল দিব লাগে এতিয়া বহুত খৰচ হয় ন এতিয়া মোৰো ইনকাম বুলিবলৈনো মোৰো একোৱেই নাই তেনেকৈ আপোনাৰ আপুনি ভাড়া দিয়া আছে এতিয়া ভাড়াও তেনেকৈ নায়েই দেখোন বহুতে লৈয়ে লৈছে ভাড়া আৰু মোৰ তাতো বেলেগ দুটা ভাড়াহে পাওঁ মই আৰু মইতো নিজে নকৰোঁ এইটো কিবা কাম ভাড়া দুটা ওপৰতহে ময়ো চলোঁ আৰু অঁ নাই বাইদেউ মই ইয়াতকৈ কমত দিব নোৱাৰিম পাৰিলে আপুনি বেলেগত চাওক নহ'লে আৰু মই ইয়াতকৈ কম কমাব নোৱাৰিম আৰু মানে হ'ব দিয়ক